হেল্ল' এইটো তিতাবৰ কেব এজেঞ্চত লাগিছেনে অঁ হয় অঁ মই চামৰগুৰিৰপৰা কৈছিলোঁ অঁ হয় মই শিৱসাগৰলৈ যাবলৈ কেব এখন বুক কৰিছিলোঁ অঁ অঁ হয় মোৰ ঘৰত অলপ অসুবিধা হোৱা বাবে মই কেবখন কেনঞ্চেল কৰিব বিচাৰিছোঁ অঁ অঁ মই যে এডভাঞ্চকৈ পইচা দুহেজাৰ এটা দি থৈছিলোঁ

অঁ মোক ঘূৰাই দিব পাৰিব নহয় অঁ অঁ ঠিক আছে মোক একাউণ্টতে দি দিব অঁ অঁ আকৌ কেতিয়াবা যাবলগীয়া হ'লে মই জনাম বাৰু অঁ মই আপোনালোকৰ তাৰপৰা কেব বুক কৰি গৈয়ে থাকোঁ বাৰু অঁ অঁ অঁ হয় মোক আপুনি পে'টিএমত দিলেও হ'ব বাৰু দিবচোন অঁ অঁ